হয় এইটো নাৰ্চাৰীলৈ লাগিছে হয় হয় এইটো প্ৰজ্ঞা নাৰ্চাৰীত লাগিছে

হয় আছে আছে দহ কেজি আছে এক কেজিত পোন্ধৰ টকাকৈ ডেৰশ টকা পৰিব দহ কেজিত আছে আছে এটাত পাঁচ টকাকৈ সৰু পুলিবিলাক কিমান লাগিব অঁ আমাৰ ডেলিভাৰী কৰিব মানুহ আছে আপোনাক কি কি লাগে আপুনি লিষ্টখন দিলে আমি আপোনাক ডেলিভাৰী কৰি দিম আপোনাক ঠিকনাটো দিব

দহ কেজি

হয় হয় আছে আছে পাত পাতেবাহা আপোনাৰ কেইটামান আছে কি কি লাগে আপুনি লিষ্টখন দিলে আমি আপোনাক পঠিয়াই দিব পাৰিম

হয় হয় পঠিয়াওঁ হয় হয়

হয় হয় এই আপোনাৰ এড্ৰেছটো লিখি দিব হোৱাটছআপত দি দিব আপোনাৰ এড্ৰেছটো হয় হয় অঁ ঠিক আ ঠিক হয় হয় পঠিয়াই দিম ঠিক আছে দিয়ক অঁ